মোৰ প্ৰথমবাৰ যেতিয়া তাৰমানে মই এই ঢেকীয়া ভাজিব লৈছিলোঁ তেতিয়া মই ঢেকীয়াত হালধি দিয়ে নে নিদিয়ে তাৰমানে অলপ হেৰি দুমোজাত পৰিছিলোঁ তাৰ পিছত আমাৰ ওচৰৰে খুুৰী দুজনীমানক সুধিলোঁ ঢেকীয়াখিনি বহোৱাই সেই হাল সেই ঢেকীয়াত হালধি দিব লাগে নে নালাগে যেতিয়া হাঁহি খুৰীদেউহঁতে কৈছিল ঢেকীয়াত কিয় নিমখ দিব নাল নালাগিব লাগিব সেই বুলি কোৱাত মই আকৌ এই ঢেকীয়াত হালধি দিছিলোঁ এইটো মোৰ ৰন্ধন প্ৰণালীৰ প্ৰথম অভিজ্ঞতা